পশুপালন হৈছে অসমৰ এক অতি গুৰুত্বপূৰ্ণ অসমৰ অতি গুৰুত্বপূৰ্ণ এক যাৰ দ্বাৰা মানুহে নিজৰ জীৱন নিৰ্বাহৰ জীৱন নিৰ্বাহ কৰি আছে অসমৰ প্ৰধান জন্তু হৈছে বা পোহনীয়া জন্তু হৈছে গৰু অসমত প্ৰচুৰ পৰিমাণে ধান খেতি হয় এই ধান খেতিৰপৰা ধানৰ বাগলিৰপৰা তুঁহ প্ৰস্তুত হয় আৰু কাটি তাৰ পিছত পথাৰত নৰা হিচাপে থাকে আৰু ধানটো মৰণা মৰাৰ পিছত খেৰ হিচাপে থাকে গৰুৱে এই গৰুৱে তুঁহ ধান আৰু নৰা খাদ্য হিচাপে গ্ৰহণ কৰে ফলত গৰুৰ বাবে বহুতো মানে প্ৰয়োজনীয় সামগ্ৰী খাদ্য সামগ্ৰী ঘৰতে পাব পাৰি ইয়াৰ হেৰিও গৰুৱে তাৰ বাহিৰেও গৰুৱে বিভিন্ন ধৰণৰ গছৰ পাত খায় আৰু নল খাগৰি নল যিবোৰ আমাৰ পথাৰত অসমৰ ধাননি পথাৰত বা খাল বিল আদিত আদিত আদিত থাকে সেইবোৰ খায় আৰু অঁ আৰু কি খাই কৰোঁ অঁ কৈ আছো নল খাগৰি ইকৰা আদি আদি গৰুৱে খায় তাৰপৰা ছাগলী অসমৰ আৰু এক আন এক কি হ'ব এইটো অসমৰ আন এক পোহনীয়া জন্তু হৈছে ছাগলী ছাগলীয়ে বিভিন্ন প্ৰকাৰৰ গছ লতা আদি খায় ছাগলীয়ে ছাগলীক গছ লতা খোৱাৰ বাহিৰেও বিভিন্ন মেডিচিন জাতীয় পদাৰ্থও খোৱা হয় ছাগলীয়ে খোৱা কেইবিধমান গছলতা হৈছে অমৰা পাত কঁঠাল পাত কচু আৰু কি খায় ছাগলীয়ে তুঁহ গুৰি তুঁহ গুৰি ছাগলীয়ে প্ৰায় সকলো প্ৰকাৰৰ উদ্ভিদে ছাগলীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে অসমত পোহা আন এক পোহনীয়া জন্তু হৈছে গাহৰি গাহৰিয়ে প্ৰায় সকলো ধৰণৰ খাদ্য বস্তু খায় ইয়াৰ ভিতৰত প্ৰধানকৈ অসমৰ লোকসকলে গাহৰিক খাদ্য হিচাপে প্ৰদান কৰে তুঁহ তাৰপৰা মানুহৰ ঘৰত থাকি যোৱা চুৱা আদি আজিবোৰ গাহৰিক প্ৰদান কৰা হয় তাৰপৰা গাহৰিয়ে গাহৰি কাৰণে কচু গাহৰিয়ে কচু খায় তাৰপৰা কচু যিটো মানুহে মানুহে বইল কৰি পানী উতলাই খাব দিয়া হয় তাৰপৰা গাহৰিয়ে কি খায় গাহৰিয়ে আৰু বিভিন্ন প্ৰকাৰৰ ঘাঁহ জাতীয় বন খায় আৰু কি খাব অসমৰ আৰু আন প্ৰকাৰৰ জন্তু হৈছে ঘোঁৰা ঘোঁৰা আৰু গৰুৰৰ দৰে বিভিন্ন প্ৰজাতিৰ বিভিন্ন প্ৰজাতিৰ ঘাঁহ বন খায় তাৰপৰা বিভিন্ন প্ৰকাৰৰ ঘাঁহ বন খায়